হয় আমাৰ অঞ্চলত বহুতো ক্ৰিকে খেলৰ ব্যৱস্থা আছে লগতে ক্ৰীড়াখণ্ডই মানুহৰ মনৰপৰা দুঃচিন্তা লগতে সম্প্ৰীতি আৰু এক হোৱাৰ ইউনিটি গ্ৰহণ কৰিছে আমাৰ অঞ্চলত আপুনি সঁচা কথা ক'বলে গ'লে আমাৰ অঞ্চলত বেছিভাগ মানে ক্ৰিকেট খেলা হয় ত' ক্ৰিকেটৰ মানে আপোনাৰ যেতিয়া আপুনি ক্ৰিকেটৰ ফিল্ড এখনত নামিব ক্ৰিকেট বলটো বা বেটখন লৈ যেতিয়া ক্ৰিকেট ফিল্ডত নামিব ত' মানে কি হ'ব চবেই মিলি চবেই মিলি একেলগে একেলগে উদযাপন কৰা হয় খেলটো আৰু কিছুমান ক্ষেত্ৰত দেখা যায় যে কেতিয়াবা কিছুমান ফেচটিভেল থাকিলেহে ফেচটিভেলৰ উদ্যোগতে ফেচটিভেলৰ উদ্য়োগতে কিছুমান ক্ৰিকেট খেল ডাঙৰ ডাঙৰ খেল কিছুমান পতা হয় লগতে বহুতো খেল এনেকৈ পতা হয় হয় ময়ো খেলিছোঁ ক্ৰিকেট ডিষ্ট্ৰিক্ট খেলিছোঁ মই ক্ৰিকেট খেলিলে আপোনাৰ মনৰ পৰা সকলো দুঃচিন্তা আঁতৰি যায় লগতে আপোনাৰ মনৰ এজন ভাল আৰু ক্ৰিকেট খেলিলে আপোনাৰ স্বাস্থ্য ঠিকে থাকে স্বাস্থ্য ঠিকে থাকে আৰু লগতে আপুনি সকলো ধৰণৰ মানুহৰ হেৰিয়ৰ লগত আপুনি ঠিকেঠাকে থাকিব পাৰে